মোক কি বস্তুৱে সুখী কৰি তোলে বুলি ক'লে মই এটা কথাই কম যে মই মানুহক আদৰ কৰি যেনেদৰে ভালপাওঁ মোকো মানুহে আদৰ কৰিলে মই ভালপাওঁ আৰু টকা পইচা ধন সম্পত্তিতকৈও মই মানুহক অকণমান যদি সহায় কৰিব পাৰোঁ মই তেতিয়া ভালপাওঁ আৰু সেইবিলাক ক্ষেত্ৰতহে গুৰুত্ব দিওঁ তাৰমানে কোনো বস্তুৰ প্ৰতি লালসা মোৰ নাই যে এইটো বস্তু নহ'লেই মোক নহয় এনেকুৱা ভাৱ মোৰ নাই

মই অকণমান মানে ফুৰা চকা কৰিও ভালপাওঁ বা মানুহৰ লগত কথা পাতি ভালপাওঁ বা তেনেকে মোৰ যদি সাধ্য অনুসৰি মই মানুহক অকণমান সহায় কৰিব পাৰোঁ হাতে কামে হ'লেও যদি অকণমান সহায় কৰিব পাৰোঁ মই তেতিয়া খুব আনন্দিত হওঁ বা সুখ লাভ কৰোঁ